অসমৰ পাঁচবিধ মিঠাইৰ বহু মিঠাই আছে কিন্তু তাৰ ভিতৰত কেইবিধমান মিঠা মিঠাইৰ নাম উল্লেখ কৰিছোঁ নাৰিকলৰ লাড়ু ঘিলা পিঠা তিল দিয়া পিঠা চুঙা পিঠা আৰু তিলৰ লাড়ু ইত্যাদি